হেল্ল' হয় নমস্কাৰ হয় হয় লাগিছে লাগিছে হয় হয় আপুনি ক'ৰ পৰা কৈ আছে আপুনি ডিটেইলচ্টো দিব পাৰিব নেকি আপোনাৰ

আচ্ছা আচ্ছা ঠিক আছে আপুনি মানে আজিয়ে আজিয়ে মানে তাৰপৰা আহিব নলবাৰীৰ পৰা কাজিৰঙালৈ অঁ ঠিক আছে ত' আপুনি যদি তাৰপৰা ইয়ালৈকে আহে তেতিয়াহ'লে আমাৰ কেবৰ ব্যৱস্থা থাকে মানে আপুনি কেবত আহিব পাৰিব তেনেকৈ আৰু আপোনাৰ লগত আৰু কোনোবা বেলেগ আহিব নেকি তেনেকৈ নে আপুনি অকলে আহিব তাৰপৰা অ' আচ্ছা আচ্ছা ত' আজি আপুনি ট্ৰেইনত আহিব নে মানে তাৰপৰা মানে বাছত এনেকৈ আহিব নাই আমি অঁ ঠিক আছে যদি আপুনি তাৰপৰা বাছত আহে তেতিয়াহ'লে তাৰপৰা আমি আপোনাক কেব বুক কৰি দিম আপুনি তাৰপৰা আমাৰ কাজিৰঙালৈ আহিব পাৰিব আৰু আপুনি ইয়াতে থাকিব থাকিব বিচাৰিছে নেকি অঁ ঠিক আছে বাৰু আপুনি যদি থাকিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ ইয়াতে ৰেণ্টৰ যোগান ধৰা হ'ব ব্যৱস্থা কৰা হ'ব আৰু খোৱা বোৱাতো ইয়াতেই মানে চব দিয়া হয় ত' আপুনি ইয়াতে খাবও পাৰিব হয় হয় আপুনি গুৱাহাটীৰ গুৱাহাটী ষ্টেচনত যদি আপুনি নামে তেতিয়াহ'লে আমি তাৰপৰা আমি আপোনাৰ কেবৰ আমাৰ ব্যৱস্থা কৰা হয় আমি কেবৰ সম্পূৰ্ণ দায়িত্ব আমি মানে গ্ৰহণ কৰোঁ আৰু হয় মোক কণ্টেক কৰিলেই হ'ব অঁ ঠিক আছে যিহেতু মই আপোনাৰ লিডটো লৈ আছোঁ ত' মোক মানে বকচিচ অলপ দিব লাগিব আৰু বাকী মানে মই যিহেতু গোটেইখিনি দায়িত্ব লৈছোঁ গতিকে মোৰ আধা আৰু আধা মানে মোৰ যোনটো মানে মালিক হয় তেওঁক দিব লাগিব চ' সেইটো সেইটো কাৰণে আপোনাৰ যদি খোৱাও খায় আৰু যদি আপুনি থাকে আৰু কেবৰ ভাৰা মিলি গোটেই আপোনাৰ থ্ৰি থ্ৰি থাওজেণ্ড ফাইভ হানড্ৰেডমান হ'ব অঁ পাৰ পাৰ্চন অঁ ঠিক আছে অঁ ঠিক আছে তেনেহ'লে আপুনি আকৌ মোক ইয়াতে কণ্টেক কৰিলেই হ'ব থেংক ইউ